হয় মই মোৰ প্ৰথম আৰ্জন কৰা সামগ্ৰী হিচাপে মই এখন কিতাপক প্ৰশ্ৰয় দিব বিচাৰিছোঁ কিতাপখনৰ নাম হৈছে মোৰো এটা সপোন আছে লিখক হৈছে ৰুবুল মাউত তেখেতৰ কিতাপখনৰ পঢ়ি প্ৰথম কথা হৈছে খুব বেছিয়ে ভাল লাগে সৰু বৰ বয়সৰ কোনো সীমা নাই সকলো লোকেই কিতাপখন অধ্যয়ন কৰিব পাৰে কিতাপখনত ৰুবুল মাউতৰ জীৱন কাহিনীটোৰ ওপৰত লিখা হৈছে তেওঁ নিজৰ জীৱনত সৰুৰ পৰা বৰ্তমান এগৰাকী আমেৰিকাৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ অধ্যাপক হোৱা যি কষ্ট যি সফলতা সেই সমূহ কিতাপখনত আছে আৰু সেই কিতাপখন পঢ়ি প্ৰথম কথা হ'ল যিসকল মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে হওক বা মানুহেই হওক যিসকলৰ হাতত বিশেষভাৱে কোনো সুবিধা নাপায় তেখেতসকলে তথাপিও কিন্তু নিজৰ কাম কৰি যাবৰ বাবে এক মানে সাহস পায় আৰু সেইসকলে কি ধৰণে কষ্ট কৰে তাৰে ভিতৰত তেওঁ ৰুবুল মাউতো এগৰাকী আছিল আৰু তেওঁ তেখেতে কি ধৰণে কষ্ট কৰিছিল কি ধৰণে কাম কৰিছিল আৰু সেই আদৰ্শ আমি ল'ব পাৰোঁ তাৰ পৰা আমি অনুপ্ৰাণিত হ'ব পাৰোঁ সেই হিচাপে কাম কৰি তেওঁ গৈ যিটো স্তৰত আজি উপস্থিত হৈছেগৈ তো সঁচাকৈ সেইটো বহুত উল্লেখযোগ্য আৰু প্ৰত্যেকেই তেওঁৰ আদৰ্শ অনুসৰণ কৰাতো বিশেষভাৱে জৰুৰী বিশেষকৈ আজিৰ বৰ্তমান প্ৰজন্মই এইসমূহ কিতাপখন পঢ়াটো অত্যাধিক জৰুৰী ধন্যবাদ